অঁ আমি মাহঁতে লেটেকু পুখুৰীলে যাম বুলি পাতিছিলে যাব পাৰিব নেকি আৰু এসপ্তাহমানৰ পাছত যাম বুলি কৈছিলে বৰ্তমান খেতি পথাৰো আছে অকণমান দুদিনমান লাগিব খেতি যাব পাৰিব নে অঁ হ'ব এসপ্তাহমানৰ পাছত যাম বুলি কৈছে মাহঁত নহ'লে আপুনি যদি যোৱাতো নহয় মাহী যাম বুলি কৈ আছিলে তেতিয়া মাহীক নকওঁ আৰু হ'ব আমি তাতে গৈ ধুনীয়াকে লেটেকু পুখুৰীতে আমি খানা এটাও খাম খানাটো খাই আমি বস্তুপাতি আমি বজাৰ কৰি লৈ যাম সকলোবোৰ তাতে থানতে সেৱা কৰি পেলাই আমি খানাটো খাই গুচি আহিম আৰু